হেল্ল' এই কেবখন মই কেনচেল কৰিছোঁ দেই এতিয়া মোক দৰকাৰ নাই অঁ আপুনি ইমান দেৰি কৰিলে যিমান সময়ত আহিবলৈ কৈছোঁ সেইখিনি সময়ত আহি নাপালে